নমস্কাৰ মই ঘৰতে কুকুৰা হাঁহ আৰু ছাগলী আৰু গৰু এজনীও আছে মোৰ কুকুৰা হাঁহৰ

কুকুৰা তেতিয়া বেমাৰ আজাৰ নহয় আৰু কুকুৰা বেমাৰ হোৱাৰ লগে লগে

কুকুৰা আৰু হাঁহৰো গৰম দিনত বেছি বেমাৰ হয় কেতিয়াবা ঠেং লেঙুৰা হয় কেতিয়াবা মাথাটো ঘূৰাই মৰি থাকে কেতিয়াবা

আৰু ছাগলীও বেমাৰ যিমান হে আহে ছাগলী আমাৰ কেতিয়াবা ফাপৰে ধৰে পেলু হয় হাগে

ভেকচিন দি থাকিলে ছাগলী

চাফ চিকুণ কৰি ছাগলী ৰাখো ছাগলী চাফ চিকুণকে ৰাখিলেহে ফাপৰে নধৰে ছাগলী

ছাগলীৰ পৰাও আমি বহুত পইচা পাওঁ এইবাৰ ছাগলী বিকি আমি এইবছৰত দহ হাজাৰ পোন্ধৰ হাজাৰমান পালোঁ

গৰু গৰু পোৱালিও কেতিয়াবা আকৌ পোৱালিতে গৰু নাড়ীত ঘাঁহ লাগে কেতিয়াবা

গৰু গৰু গৰু বিকিও আমাৰ বহুত লাভ হৈছে গৰু তাৰপিছত মুঠতে ছাগলী হাঁহ কুকুৰা গৰু পুহি গোটেই ঘৰখন চলাই আছোঁ বুলি ক'লেও বেয়া নহয় সেইকাৰণে মানুহে গৰু ছাগলী হাঁহ কুকুৰা সকলোবোৰ পুহিব লাগে মই মইতো হাঁহ কুকুৰা মোৰ ছাগলী থাকেই মই ভেকচিন দিয়াই থাকোঁ কাৰণে গৰু ছাগলী হাঁহ কুকুৰা সকলোবোৰ ভাল হৈ থাকে